হয় মই এনেধৰণৰ এক্সপ'লৈ গৈ পাইছোঁ আমাৰ ওচৰতে উপলব্ধ হৈছিল এখনমান আমাৰ ৰাসত আহিছিল তেনেকুৱা ধৰণৰ ইয়াতে বিভিন্ন ধৰণৰ বিভিন্ন স্থানৰ পৰা ব্যক্তি আহে ক্ৰেতা বিক্ৰেতা আদি সকলোৰে সমাগম ঘটে ইয়াত যথেষ্ট পৰিমাণৰ মা মানে ব্যক্তিৰ আৱিৰ্ভাৱ হয় আৰু সকলোবোৰৰ মাজত সমাগম ঘটে ইয়াতে বহুতো বস্তু দেখিবলৈ পোৱা যায় গ্ৰন্থ অন্যান্য আৰু বেলেগ বেলেগ বস্তু কিছুমান দেখিবলৈ পোৱা যায় তাতে সকলোৱে নিজৰ মন পচন্দৰ বস্তু আদি ক্ৰয় কৰিব পাৰে আৰু বিক্ৰেতাসকলে বিক্ৰী কৰে আৰু আমিও গৈছিলোঁ তাতে আমাৰ আমাৰো সময়বিলাক পাৰ হয় কেনেকৈ গমেই নাপাওঁ বিভিন্ন ধৰণৰ বিভিন্ন বস্তুৱে আৱৰি ধৰে আমাৰো ওলাই আহিবলৈ মনেই নাযায় তাৰপৰা তেনেকৈয়ে পাৰ কৰিলোঁ আমাৰ ওচৰতে অনুষ্ঠিত হোৱা ৰাস ৰাস সন্মিলন এখনতো আনিছিলে